কৃষকসকলে জন্তুৰ মল যিকোনো জন্তুৰ মলেই আজিকালি অপচয় হ'ব নিদিয়ে নষ্ট হ'বলৈ নিদিয়ে গোবৰ ধৰক গৰুৰ গোবৰখিনি একে একে ঠাইত জমা কৰি থয় তাৰ পৰা শুকান হ'লে শুকাই গ'লে আপোনাৰ পথাৰত নিজৰ পথাৰত ব্যৱহাৰ কৰে নিজৰ বাৰীত ব্যৱহাৰ কৰে গছপুলি ৰোবৰ বাবে তেনেকৈ ব্যৱহাৰ কৰে তাৰ ফৰ তাৰফলত ভাল ফল পোৱা যায় তাৰোপৰি ছাগলীৰ মলখিনিও এঠাইত জমা কৰি তেনেকৈ মল হিচাবে সাৰ হিচাবে ব্যৱহাৰ কৰে ছাগলীৰ মলখিনি পাণত দিলে পাণৰ গোন্ধ খুব ধুনীয়া হয় বুলি শুনিছিলোঁ মানুহে পাণতো দিয়া দেখিছোঁ তেনেকৈ শাক পাচলিতো দিয়ে তেনেকুৱা ধৰণে কৰিব পাৰি আৰু আমাৰ ঘৰত এনে গোৱৰ গেছ আছিলে গোৱৰখিনি তেতিয়া দেখিছিলোঁ আমি গোৱৰখিনি মানুহ এজনে গুলি পেলাই গোৱৰ গেছ যিটো এই টেংকি থাকে তাত ভৰাই দিয়ে ভিতৰত তাৰ পৰা গেছ উৎপাদন হয় তাৰ পৰা লাইট জ্বলে গেছ ষ্ট'ভ থাকিলে গেছ জ্বলে গেছখিনি ব্যৱহাৰ ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰিব পাৰি তাৰ পৰা লাইট জ্বলাবও পাৰি গোৱৰ গেছতে লাইট জ্বলাবও পাৰি গতিকে সাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰে আৰু পচন সাৰ বনায়